হেল্ল' কোনে কৈছা অ এই বিলাহী দাম কিমান অ অ লাগিছিলে সেইয়া এই দুই কেজিমান লাগিছিলে অ অ

আৰু ৰঙালাউ

তাৰপৰা জি জিকা অ বেছি বেছি হৈছে নেকি অ আৰু ডাংবডী অ আৰু ভেন্দী ঠিক আছে বাৰু হ'ব